তেৰ মে' দুহেজাৰ একৈছ সোতৰ মে' দুহেজাৰ বিছ পঁচিছ জুন দুহেজাৰ পাঁচ পোন্ধৰ আগষ্ট দুহেজাৰ তিনি দুই মাৰ্চ দুহাজাৰ চৌব্বিছ